হেল্ল' হয় শুনি আছেনে মই অনামিকা বৰুৱাই ক'লোঁ

হয় মোৰ নম্বৰটো নাইন থ্ৰী নাইন ফাইভ চিক্স নাইন ফ'ৰ এইট জিৰ' নাইন হয় এইটো নাম্বাৰতে মই এটা নেটপেকৰ ৰিচাৰ্জ কৰিছিলোঁ বৰ্তমান সময়তো মোৰ খুব মানে লেজিকৈ ডাটাটো কাম কৰিছে হয় হয় হয় মই আপোনালোকৰে যিহেতু এগৰাকী গ্ৰাহক সুবিধাখিনি মানে হ'লে সুবিধা হয় আমাৰ

হয় নিশ্চয়কৈ কিবা এটা প্ৰয়োজনীয়তাৰ খাতিৰতহে আমি যিহেতু ৰিচাৰ্জটো কৰোঁ নেটপেকটো ৰিচাৰ্জ কৰিছোঁ

উপভোক্তাৰো যথেষ্টখিনি সমস্যা হয় তাৰপিছতো যদি আমি ম'বাইল নেটৱৰ্ক মানে সক্ৰিয় নহয় গ্ৰাহকৰ অসুবিধা হোৱাটো স্বাভাৱিক কথা

মই বিচাৰোঁ মানে মোৰ আমাৰ পইচাটো এনেই অহা নাই ন হয় কিবা এটা সুবিধাৰ বাবে যিহেতু আমি ৰিচাৰ্জটো কৰিছোঁ

আপোনালোকে এইখিনি সুবিধা মোক কৰি দিব বুলি মই হয় হয় হয় মোৰ অনুৰোধ এইটো আৰু যাতে মই এইখিনি সুবিধা মোক কৰি দিয়ে মোক বুলি নহয় যিমানখিনি ভুক্তভোগী আছে আপোনালোকৰ হয় ম'বাইল সেৱাৰ পৰা যাতে এইখিনি সুবিধা কৰি দিয়ে ৰিচাৰ্জৰ ক্ষেত্ৰত নেটৱৰ্কৰ ক্ষেত্ৰত

নহ'লে মই মানে মোৰ ছিম চেঞ্জ কৰি দিবলৈ মই বাধ্য হ'ম জিঅ' ছিম মই ব্যৱহাৰ নকৰিম হয় বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ হয় সহায় কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ